মোৰ সৰুৰ পৰাই ছবি অঁকাত বহুত ইচ্ছা আছে ছবি আঁকি বহুত ভাল লাগে মই ক্লাছ ওৱানৰ পৰাই ছবি আঁকিছোঁ ছবি অঁকা শিকিছোঁ মানে আমাৰ ঘৰৰ ওচৰত অনুষ্ঠান চনুষ্ঠান হ'লে তাতো অংশগ্ৰহণ কৰিছিলোঁ প্ৰথম মই কাঠ পেঞ্চিলৰ পৰাই ছবি আঁকিব শিকিছোঁ সৰুতে ছাৰ বাইদেউ বহুত উৎসাহ জনাইছিলে সৰুৰ পৰাই উৎসাহ জনাইছিলে তেওঁলোকেও তাৰপিছত হাই ডাং অলপ ডাঙৰ হোৱাৰ পিছত মই কালাৰ পেইণ্টিঙে ছবি আঁকিব কিছু অলপ টান বাৰু কাঠ পেঞ্চিলতকৈ আঁকিবলৈ তেওঁ শিকি শিকি অলপ পাৰি পাৰিছিলোঁগৈ মোৰ এজন ভাল আৰ্টি ভাল লগা আৰ্টিষ্ট হৈছে নীলিম মহন্ত তেওঁৰ ছবিবোৰ বহুত ভাল লাগে এবাৰ এছকাশ্যন এবাৰ এছকাশ্যন যাওঁতে তেওঁক আমি লগ তেওঁক মই লগ পাইছিলোঁ মানে তেওঁক কাঞ্চনজংঘা ব্ৰীজৰ ওচৰতে লগ পাইছিলোঁ কাঞ্চনজংঘা তাত তেওঁ বহুত ধুনীয়া ধুনীয়া ছবি আঁকি আছিলে ছবিবোৰ দেখি বহুত ভাল লাগিছিলে ওচৰতে পিকনিক খাই থকা মানুহেও আহি চাইছে মানে ইমানেই ধুনীয়া লাগিছে ন বহুতে ভাল লাগিছে